আমি যদি গোলাঘাট জিলাৰ আৱাস আৱাস গৃহৰ বিষয়ে আমি চোৱাহি আৱাস গৃহসমূহ সৰু সৰু এটা ৰুমতে বহুত ভাড়া লোৱা দেখিবলৈ পোৱা যায় এটা সৰু কোঠালিত দুহেজাৰ পঁচিছশ তেনেকুৱা ধৰণৰ লগত লয় যিহেতু চৰকাৰী চাকৰিয়ালসমূহৰ কাৰণে একো অসুবিধা নহয় বাৰু কিন্তু যিসকল ছাত্ৰ ছাত্ৰীয়ে তাত পঢ়িবৰ কাৰণে ভাড়া ৰুম লৈ থাকে সেইসকল ছাত্ৰ ছাত্ৰীৰ কাৰণে অলপ অসুবিধা হয় কাৰণ তেওঁলোকতো ছাত্ৰ ছাত্ৰীহে ন তেওঁলোকক ঘৰৰ পৰা পঢ়াবইনে নে ভাড়া ৰোমেই দিব অলপ কষ্টকৰ হয় যিহেতু ভাড়াটো অলপ বেছি হয় আৰু আৱাস গৃহ এনেকুৱা আৱাসগৃহ বুলিবলৈ তেনেকুৱা হোটেল ৰুম খুব কমেই দেখিবলৈ পোৱা যায় আমাৰ গোলাঘাটত আৰু বজাৰ ব্যৱস্থা যদি কওঁ বজাৰ ব্যৱস্থা ৰাজ বজাৰ ঠাই বজাৰ ঠাইসমূহ অলপ পৰিষ্কাৰ পৰিচ্ছন্নতাৰে নাৰাখে লেতেৰা জাবৰ জোঁথৰ পেলাই থয় আৰু সেই ঠাইৰে পাৰ হৈ গ'লে দুৰ্গন্ধ ওলায় যাৰ ফলত আমাৰ সেই প্ৰাকৃতিক পৰিৱেশটো বিনষ্ট কৰিছে আমি যিমানেই চাফ চিকুণকৈ ৰাখিম সিমানেই আমাৰ সেই পৰিৱেশটো ভাল হৈ থাকিব বা কোনো অন্য বাহিৰা গোলাঘাটখন চাফা যদি আমি নিজৰ অঞ্চলটো বা নিজৰ বজাৰ এৰিয়াখন যদি ভালদৰে নাৰাখোঁ তেতিয়া আমাৰ নিজৰেই অসুবিধা হয় আৰু ইমানেই লজ বুলিবলৈ তেনেকুৱা গোলাঘাটত বৰ বিশেষ দেখা নাযায় কমেই আছে যদিও যিবিলাক ইমান মানে ফেমাছ নহয় আৰু